হয় এইটো দত্ত চাইকেল দোকানত লাগিছেনে অঁ মোক এই চাইকেল এখন দৰকাৰ হৈছিলে এই ভণ্টীৰ স্কুল যাবৰ কাৰণে অকণমান অসুবিধা হৈছে মানে

হয় কিমান কিম হেল্ল' হয় কিমানমান এনেই কেনেকুৱা অঁ দামৰ আছে বাৰু হয় তিনি তিনি হাজাৰমান ভিতৰত হ'বনে হয় মোক কাইলৈ মানে লাগিছিলে

মই কাইলে ৰাতিপুুৱা আগবেলাৰ ভিতৰতে পামগৈ

হয় হয় ঠিক আছে আপুনি থাকিব মই আপুনি থাকোতেই পামগৈ ঠিক আছে হ'ব